হেল্ল' হেল্ল' অঁ ব্লক মাছখোৱা ব্লকত লাগিছে কওকচোন অঁ কওক

অঁ অঁ অঁ আপোনালোকৰ গাঁওখনৰ নাম কি বাৰু অঁ অঁ হয় নেকি কওকচোন বাৰু অঁ অঁ কওকচোন বাৰু অঁ মই ওপৰৱালাৰ লগত বাৰু পাতি কথাখিনি আপোনাক জনাম বাৰু অঁ আপুনি হেৰি কৰিব লিষ্ট এখন দিবচোন বাৰু গাঁৱৰ মানুহৰ অঁ লিষ্ট এখন দিব লিষ্টখন কৰি দিলে মই তেতিয়া ওপৰৱালাৰ লগত পাতিব পাৰিম অঁ অঁ ঠিক আছে অঁ হ'ব আৰু অঁ অঁ